হেল্ল' হয় কওকচোন অঁ অঁ

হয় হয় এই সময় অনুযায়ী বহুত বহুত ধৰণৰ বহুত মাছ পোৱা যায় আৰু বিশেষকে আমাৰ ব্ৰহ্মপুত্ৰ নদী শিহুৰ কাৰণে এই বিখ্যাত তাৰ ভিতৰত অন্য বহুত বহুতো মাছ পোৱা যায় মই ব্ৰহ্মপুত্ৰ নিশ্চয় কাষতে থকা মানুহ আৰু মাছ সদায় মাৰোঁ মাছ মাৰিবলৈ যাওঁ সেয়েহে আপুনি যদি আপুনি কেতিয়া আহিব ছাৰ কওকচোন

অঁ এই আমি নাও চাও নাও বা ফেৰি লৈ যাওঁ ডাঙৰ জাল লৈ যাওঁ জাল লৈ যাওঁ জাল পাতোঁ আমি এক কঠা কৰি প্ৰায় আমি দহ পোন্ধৰজন মানুহ যাওঁ

তেনেকে ধৰোঁ আমি ধৰা পাছত আমাৰ তাত বহুত ধৰণৰ মাছ তাত উঠে ৰৌ বাহু শিহুটো শিহু ধৰোঁ আৰু লোকেল হিচাপে আমি

অঁ অঁ আপোনালোকে কিনিব নেকি ছাৰ মাছটো পালে কিনিব নিকি অঁ অঁ অঁ ব্ৰহ্মপুত্ৰৰ ৰেটৰ হেৰি ব্ৰহ্মপুত্ৰ নদীৰ ৰেটটো বাৰু আমাৰ এই ডিব্ৰুগড় ধেমাজি বা লখিমপুৰত বহু ৰেটটো বেছি আমি বহুত কমত দিওঁ এই বেপাৰীসকলে অকণমান হেৰি কৰি পিনি এই কিবা এ তেখেতলোকে আৰু বহুত বহুত তেলি মাছ হয় ব্ৰহ্মপুত্ৰ নদীটো অঁ অঁ আহিব কোন তাৰিখত আহিব মই ৰেডি হ'ব লাগিব নহয় ছাৰ অঁ আহক কাইলে ফোন কৰিব হ'ব ছাৰ অঁ থেংক ইউ অ'কে অ'কে গুড নাইট